সমাজত অনান্য লোকসকলে পোনপতীয়াকৈ যিসকল জড়িত নহয় সেইসকলে এই ক্ষেত্ৰখন লৈ বিভিন্ন ধৰণে অৰিহনা আগবঢ়াব পাৰে যেনে ধৰক এজন পশুপালকে তেওঁ যদি পশুৰ কাৰণে খাদ্য যোগান কৰাত অকণমান খাদ্য যোগান কৰিবলৈ অলপ কষ্ট হয় এই ক্ষেত্ৰত ইজন ব্যক্তিয়ে তেওঁ যদি ঘৰত আছে খেৰ তুঁহ গছৰ পাত ইত্যাদি যোগান ধৰিব পাৰে তেনেকৈ দিলে পশুপালকজনৰ বহুতো সুবিধা হ'ব পশুৰ কাৰণে তেওঁৰ অলপ কষ্ট কমিব যিহেতু বহুত কষ্ট কৰিবলগীয়া হয় তেনেকৈও পাৰি আৰু ধৰক কিবা কিবি তেনেকৈ আগবঢ়া পিছত সেইজনো তেওঁক কিবা আগবঢ়াব পাৰে গৰু গোবৰৰ পৰা ধৰি খেতি কাৰণে বিভিন্ন ধৰণে ইজনে সিজনক সহায় কৰিব পাৰে তেওঁ নিজেও পশুপালন কৰিব পাৰে খুব কম খৰচতে খুব কম ভাৱে ঘৰতে কৰিব পাৰে তেনেকৈ কৰিলেও মই ভাবোঁ সেইজন মানুহ বহুত লাভান্বিত হ'ব পশুপালকজনক পশুৰ কাৰণে বিভিন্ন ধৰণৰ খাদ্য প্ৰয়োজন হয় আনিব লাগে দূৰৰ দূৰৰ পৰা তেনেকৈ বিচাৰি খোচৰি সেই ক্ষেত্ৰত কষ্ট হয় যথেষ্ট তেনেদৰে তেওঁক আগবঢ়াব পাৰে অৰিহণা বিভিন্ন ধৰণে খোৱা সামগ্ৰী দিব পাৰে কেতিয়াবা বেমাৰ আজৰত দৰৱ পাতি দিব পাৰে আনি কিবা নজনা কথাটো শিকাই দিব পাৰে তেনেকুৱা কৰিলে মই ভাবোঁ দুইজনৰে লাভ হ'ব যিহেতু একেখন জাগাতে থাকে ইজনে সিজনক এনেকৈ বিভিন্ন ধৰণে সহায় আগবঢ়াব পৰা হয় তেওঁ তেওঁ আনকো উৎসাহিত কৰিব পাৰে পশুপালনৰ ক্ষেত্ৰত ইয়ো ইয়ো যে এটা মানে ইনকামৰ পথ হিচাপে গঢ়ি তুলিব পাৰে তাৰ ক্ষেত্ৰত তেওঁ আনকো এই ক্ষেত্ৰখনলৈ আহিবলৈ প্ৰেৰণা দিব পাৰে এই ক্ষেত্ৰত তেনেকৈ আগবঢ়াব পাৰে বিভিন্ন ধৰণৰ অৰিহণা